অঁ দাদা ভাড়াটো কিমান হ'ল আমাৰ অঁ আপুনি দাদা অনলাইন পেমেণ্ট লয় নে কেচ পেমেণ্ট লয় দাদা মানে মোৰ আজি কেচ আছে কিন্তু পাঁচশ টকা এখনহে নোট আছে খুচুৰা নাই আপোনাৰ লগত খুচুৰা হ'ব নে মানে আজি মানে মোৰ গুগল পে' ফোন পে'ও কাম কৰা নাই কিবা নেটৱৰ্ক ইছ্য়ু হৈ আছে চাগে আপোনাৰ লগত খুচুৰা হ'ব নে মোৰ লগত পাঁচশ টকা এখনেই আছে হ'ব ন দিয়ক ঠিক আছে দিয়ক তেনে এইটো লওঁক পাঁচশ টকা